মই সকলো ধৰ্মীয় উপাসনাস্থলীকে সন্মান কৰোঁ তথাপিও এগৰাকী অসমীয়া হিচাপে অসমীয়াসকলৰ প্ৰধান প্ৰাৰ্থনা গৃহ তথা নাম কীৰ্তনৰ গৃহ নামঘৰলৈ গৈ মোৰ ভাল লাগে বিশেষকৈ ৰাতিপুৱাৰ সময়ত নামঘৰত এগছি চাকি জ্বলাবলৈ পালে মনটো ভাল লাগে নামঘৰ কিয় ভাল পাওঁ বা ভাল লগাৰ কাৰণ কোৱাৰ আগতে নামঘৰৰ প্ৰতিষ্ঠা কেনেকৈ হৈছিল সেই সম্পৰ্কে অলপ জনাটো অতি প্ৰয়োজনীয় নামঘৰ পোনপ্ৰথমে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ হকেই নামঘৰসমূহৰ প্ৰতিষ্ঠা কৰিছিল অসমৰ প্ৰথমভাগ নামঘৰ হৈছে নগাঁৱৰ বৰদোৱা নামঘৰ এই নামঘৰ ভাগ শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল আৰু এই নামঘৰ স ভাগ প্ৰতিষ্ঠা হোৱাৰ পাছৰে পৰাই অসমৰ সকলো ঠাইতে নামঘৰবিলাকে গঢ় লৈ উঠিছিল নামঘৰৰ কিছুমান বিশেষত্ব আছে নামঘৰত ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰে ভকতসকলে আৰু সেই শং ভগৱান শ্ৰীকৃষ্ণৰ যি গুণলীলা সেই গুণলীলাক ভাওনাৰ আকাৰত ভাওনাৰ আগৰত প্ৰদৰ্শন কৰা হয় নামঘৰবিলাকত আৰু এই ভাওনাবিলাকৰ পৰা বহুতো নজনা কথা জানিব পাৰি জীৱনত আগবাঢ়ি যাবৰ বাবে ভগৱানৰ বানীখিনিয়েও বহু ক্ষেত্ৰত সহায় কৰে সেইবাবে নামঘৰ মোৰ ভাল লাগে এই উপাসনা স্থলীসমূহত পৰিষ্কাৰ পৰিচ্ছন্নতা মানি চলা হয়